হয় মই চিভিল ডিফেন্সৰ লগত মই দুহেজাৰ ঊনৈছ চনৰ পৰা জড়িত আছোঁ আৰু মানে জড়িত আছোঁ মানে মই ভলেণ্টিয়াৰ হিচাপে জড়িত আছো আৰু ভলেণ্টিয়াৰত সেই থকা টাইমটোত মই বিভিন্ন ধৰণৰ চিভিল ডিফেন্সৰ কথা গম পাওঁ কিন্তু তাৰ বিষয়ে অলপ ক'ব খুজিছোঁ যে চিভিল ডিফেন্সটো আমাৰ হৈছিলে ৱৰ্ল্ড ৱাৰ টাইমত আৰু ঠিক তেনেদৰে গ্ৰেইট ব্ৰিটেইনত এই ইয়াক জনা গৈছিলে এ আৰ পি চি আৰু ৱৰ্ল্ড ৱাৰ যেতিয়া হৈছিলে যিটো ঊনৈছশ থাৰ্টী নাইনৰ পৰা ঊনৈছশ পঞ্চলিছ চনৰ ভিতৰত যিটো চাইনাৰ লগত যিটো ৱাৰ হৈছিলে তেতিয়া বিভিন্ন ধৰণৰ মানে মানুহক মানে প্ৰটেকচন কৰিবলৈ ইমান ফৰ্চ নাছিল আৰু সেই ফৰ্চ নথকা টাইমত লোকেল মানুহকে এজ এ ভলণ্টিয়াৰ বনাই কেনে তাতে এই চিভিল ডিফেন্সত এই যিটো সংগঠন আছিলে অৰ্গেনাইজেছন আছিলে এই অৰ্গেনাইজেছটোত জড়িত কৰিছিল আৰু সেই ঠিক তেতিয়াৰ পৰাই এই সেইকাৰণেই চিভিল ডিফেন্সক সদায় কোৱা হয় ভলণ্টেৰী জৱ আৰু চিভিল ডিফেন্সক আমাৰ আছামত হৈছিলে ঊনৈছশ সাতচল্লিছ চনত আৰু ঠিক তেনেদৰে এক্টো হৈছিলে ঊনৈছশ আঠষষ্ঠি আশী আঠষষ্ঠি চনত আৰু এই চিভিল ডিফেন্সৰ লগত জড়িত ঊনৈছ চনত মই বেচিক ট্ৰেইনিং কৰিলোঁ বেচিক ট্ৰেইনিং কৰাৰ পিছত দুহেজাৰ বিছ চনত মই গ'লো পানীখেতি চি টি আই মানে চেণ্ট্ৰেল ট্ৰেইনিং ইন্সটিটিউট তাৰ পিছত মই তাতে কৰাৰ পিছত দুহেজাৰ দুই চনত ফেব্ৰুৱাৰী মাহত কমপ্লীট হৈ যোৱাৰ পিছত আৰু তাতে মই ডিষ্ট্ৰিংছন লাভ কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেই দহ মানে এশ জনৰ ভিতৰত মই পাঁচজনৰ ভিতৰত হ'ব সক্ষ পাবলৈ সক্ষম হৈছিলোঁ ডিষ্ট্ৰিংছন আৰু ঠিক তেনেদৰে তাৰ পিছত মই বহুত বছৰ চিভিল ডিফেন্সৰ লগত জড়িত হৈ মই মকড্ৰিল কৰাইছিলো বিভিন্ন স্কুলবিলাকত যায় মই শিকাইছিলো ল'ৰা ল'ৰা ছোৱালীবিলাকক ঠিক তেনে এনেকুৱা এটা দিন আহিলে মই যাতে আৰু অলপ অভিজ্ঞতা লওঁ তাৰ কাৰণে মই বেংগল'ৰ যাব লগা হ'ল আৰু বেংগল'ৰৰ যিটো ডাইৰেক্টৰ অফিচ আছে যিটো পুলিচ ডাইৰেক্টৰ অফিচ আছে আৰু সেই অফিচত মই তাতে যায় মই এটা ৱাটাৰ চীফ ক'ৰ্চ কৰিছিলোঁ আৰু সেই ক'ৰ্চটোৱে আছিলে একমহীয়া আৰু সেই ক'ৰ্চটো কৰি মই খুব আনন্দিত হৈছিলোঁ কাৰণ সেইটো মোৰ জীৱনৰ ফার্ষ্ট টাইম চিভিল ডিফেন্সৰ পৰা এখন ষ্টেটৰ পৰা আন এখন ষ্টেটলৈ যোৱাৰ সুযোগ পাইছিলোঁ আৰু সেই সুযোগটো লৈ মই বৰ আনন্দিত হৈছিলোঁ আৰু সেই আনন্দিত টাইমতে মই জীৱনত কেতিয়াও সাঁতুৰিব পৰা নাছিলোঁ আৰু তাতেই যাই মই সাঁতুৰিব অভ্য়াস কৰিলোঁ আৰু সাঁতোৰাৰ লগতে মই বিভিন্ন ধৰণৰ ব'ট চলালোঁ মানে নাও চলালোঁ নাও চলাব শিক পালোঁ চিটেইটো পাইছিলো যদিও তাতে বিভিন্ন ধৰণৰ আপডেট বা আধুনিক ধৰণৰ কিছুমান নাও আছিলে আৰু সেই নাওবিলাক মানে চাব পাৰিলোঁ আৰু তাতেই যিবিলাক ফায়াৰৰ যিবিলাক বস্তুবিলাক আছিলে আধুনিক সম মানে যিবিলাক মডাৰ্ণ যুগৰ লগত যিবিলাক জড়িত হৈছে ফায়াৰত সেই প্ৰডাক্টবিলাকো মই দেখা পাইছিলোঁ মই খুব আনন্দিত হৈছিলোঁ ঠিক তেনেদৰে আৰু এটা টাইম আহিলে মই তাৰ পিছত যেতিয়া উভতিলোঁ উভতাৰ পিছত মই নেক্সট টাইম সুযোগ পালোঁ মই নাগপুৰ যিটো এন ডি আৰ এফ হয় যিটো মহাৰাষ্ট্ৰত আছে আৰু সেই তাতেই যায় মই বৰ আৰু আনন্দিত হ'লোঁ তাতে যি মই প্ৰশিক্ষণ ল'লোঁ ইন্সট্ৰাক্টৰৰ আৰু সেই প্ৰশিক্ষণ লোৱাৰ মাজতে মই বৰ ভাল এটা অনুভৱ কৰিছিলোঁ মই জীৱনত মানুহৰ ওচৰত কেতিয়াও কথা ক'বলৈ সক্ষম হোৱা নাছিলোঁ আৰু মই কেতিয়াও ক'বও পৰা নাছিলোঁ হ'লেও মই সেই তাতেই যায় মই নিজেই মানুহক বুজাব পৰাকৈ মোক সক্ষম কৰাই তুলিছিল আৰু সক্ষম কৰাৰ লগতে মই জীৱনত কেতিয়াও স্কুল লাইফত মই সদায়েই লুকাই থাকোঁ যাতে মোক কিজানি মোক ব'ৰ্ডত লিখিবলৈ মাতেই নেকি তথাপিও মই লিখিবৰ কাৰণে সদায় পলাই থাকোঁ কিন্তু সেই যিহেতু মই নাগপুৰ বা এন ডি আৰ এফৰ যিটো নাগপুৰ মানে এন ডি আৰ এফৰ যিটো একাডেমীত গ'লোঁ এন ডি আৰ এফৰ একাডেমীত এই চিভিল ডিফেন্সৰ জৰিয়তে মই যাবলৈ সক্ষম হৈছিলোঁ আৰু যায় তাতে মই এইটো সদায় মোৰ লাজটো নাইকিয়া হৈ গ'ল কাৰণ যে মই ব'ৰ্ডত লিখাৰ কাৰণে পলাইছিলোঁ ব'ৰ্ডত লিখাৰ পৰা মই ভয়ো কৰিছিলোঁ লুকাইছিলোঁ সেই বস্তুবোৰ নাইকিয়া হৈ গ'ল আৰু মই খুব ধুনীয়াকৈ তাতে পঢ়িব পৰা মানে লিখিব পৰা হ'লোঁ আৰু লিখা বুজা এইবিলাক গোটেইখিনি মই আয়ত্ত কৰিব পৰা আৰু খুব ধন্য়বাদ এইখিনি মই কৈ সমাপ্ত কৰিলোঁ